বিহুত পৰিধান কৰিবৰ কাৰণে আমাৰ অসমৰ অসমত যিটো হেৰি কৰে মেখেলা চাদৰ পিন্ধে সেইটো হৈছে ব্লাউজ ৰিহা চাদৰ মুগাৰ মেখেলা কিছুমান ৰিহাৰ মেখেলাও পিন্ধে

ত' কিছুমানে বেলেগ পৰিধান কৰি পেলাইও সেই কৰে আৰু আমি বিহুত আৰু আমি বিহুত বহাগ বিহুতে কাপোৰ লওঁ বহাগ বিহুত আমাৰ কাপোৰ লওঁ আৰু বহুতে বহুত ধৰণৰ কাপোৰ লয়

যেনে ধৰক

বহুত ধৰণৰ লয়